অ কওকচোন অ হয় হয় অ কওকচোন বাৰু

অ তেতিয়া এই ভিৰ থাকিব পাৰে চাগৈ ভুলতে গুচি গ'ল অ হয়নি

লৈ আহিব আপুনি কেতিয়া পাৰে

দোকান আমাৰ আঠটা বজাত খোলা হয়

অ এইখন আছে আছে আহিব পাব আপুনি যেতিয়াই আহে খোলা আছে ঠিক আছে অ হ'ব